অঁ শুনি আছো আপুনি কোনে ক'লে হয় হয় অঁ মানে সমাজত শুনিছে চাগৈ আহিব আহিলে ভাল হ'ব আৰু লগতে আমি আপোনাৰ

দিয়ে আৰু ভাল হ'ব আমাৰফালৰপৰা

অলপ পাৰিব পাৰিব পাৰিব নহয় আচলতে আমি পৰ্যটকসকলক সুবিধা কৰি দিয়াটোৱে আমাৰ কাম আমি ফাকুৱাৰ সময়ত তাতো চাগৈ হোৱা দেখা অঁ অঁ ফুৰোৱা হয় সত্ৰৰ গোটেই আহে আৰু ৰঙেৰে চিধা আহিব